হেল্ল' মই আপোনালোকৰ তাত বাগান চাবলৈ যাম ভাল

অঁ ভাল পাহাৰৰ দাঁতি বাগানলৈ নিবচোন অঁ পাত বেছি ওলোৱা আৰু পাত চিঙি থ'বা তেনেকুৱা তে তেনেকুৱা অঁ অঁ সেইবোৰ সৌন্দৰ্য্য বাগানত পায় আৰু ফুৰি ভাল লাগে আ আপোনাৰ ঘৰৰ পৰা কিমান দূৰ হ'ব খোজকাঢ়ি যাব পৰা হ'ব মানে অঁ পাত এই চিঙিব পৰা হৈ আছেনে বাগানবোৰ অঁ অঁ দেখিবলৈ ভাল লাগিব লাগে অঁ অঁ সেইফালৰ পাতবোৰ কেনেকৈ দিয়ে বাৰু অঁ অঁ আমাৰ ইয়াৰ ঘৰৰ বাগানতচোন পাত আঠাইছ ঊনত্ৰিছ চলি আছে

অঁ কোম্পানী বাগান যে সেইকাৰণে ৰেট কম অঁ সেইখিনিত কিমান বাগান হ'ব মাটি অঁ কাইলৈকে যাম কাইলৈ দহটাত পোৱাকৈ যাম অঁ গাড়ীতে লৈ যাম আপুনি

অঁ